হেল্ল' গগৈ ৰেষ্টুৰেণ্ট হয়নে অঁ মই আপোনাৰ তাত এটা অৰ্ডাৰ দিছিলোঁ চিকেন চাওমিনৰ চিকেনৰ নামতচোন চিকেনে নাই আৰু ইমান বেছি তেল ইউজ কৰিছে এইটো খাব নোৱাৰি নহ্

এইটোতো বস্তু খাব নোৱাৰি আৰু সেইটো খালেতো আমাৰ স্বাস্থ্যৰ কাৰণে ক্ষতি হয় নহ্ ত' মই অৰ্ডাৰটো ঘূৰাই পঠিয়াইছোঁ